আগৰ দিনত মানে স্মাৰ্টফোন বুলি ক'বলৈ গ'লে স্মাৰ্টফোনবোৰ এতিয়া নতুনকৈ মানে ওলাইছে আগৰ দিনত মানে মানুহবোৰৰ ওচৰত মানে আগৰ দিনত নকিয়া ফোন মানুহে ইউজ কৰিছিল কীপেড যেনেকৈ নাম নকিয়া তেনেকুৱা আৰু বহুত কিবাকিবি নাম আছে আগৰদিনত মানে এইটো সুবিধা নাছিল স্মাৰ্টফোনৰ সুবিধা নাছিল আগৰ দিনত মানে কীপেড ফোনেই মানুহে চলাইছিল আৰু মানে মানুহবোৰে আগতে চিঠি পত্ৰ দি মানুহৰ লগত কণ্টেক্ট কৰিছিল এতিয়া মানে বহুত সুবিধা আহিলে যেনেকৈ হোৱাটছআপ নিৰ্মান হ'ল মানে হোৱাটছআপ হ'ল যেনেকৈ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক আৰু বহুত বহুত সুবিধা আহিলে আৰু স্মাৰ্টফোন বুলি ক'বলৈ গ'লে প্ৰথমে স্মাৰ্টফোন বুলি ক'বলৈ গ'লে মোৰ আছিলে চেমচাং চেমচাংটো মানে ইমানো সুবিধা নাছিল যে যেন মানে এতিয়া যেনেকুৱা সুবিধা হৈছে মানে আগতে টু জিবি ৰেম আছিল এতিয়া মানে ফাইভ জি হ'ল টু ফ'ৰ জি হ'ল এতিয়া ফাইভ জি চলি আছে আৰু ইণ্টাৰনেটৰ সুবিধা ইমানো মানে ঠিক নাছিল এতিয়া মানে ইণ্টাৰনেটৰ সুবিধা মানে বহুত ভাল মানুহে এঠাইৰ পৰা আন এঠাইলৈ মানে মেছেজৰ মানে মেছেজ পঠিয়াবলৈ হ'লেও মানে লগালগ মানে মেছেজ যাব কিন্তু আগৰ দিনত মানে স্মাৰ্টফোন থকা আছিল যদিও ইমানো সুবিধা নাছিল আগৰ দিনত এটা মেছেজ পঠিয়াব কাৰণে বহুত দেৰি দেৰি ৰখি থাকিবলগীয়া হয় ইণ্টাৰনেটৰো ইমান মানে স্পীড নাছিল এতিয়া মানে ইণ্টাৰনেট বহুত স্পীড হৈছে আৰু সেই ক্ষেত্ৰত মানে মানুহবোৰৰ বহুতো সুবিধা হৈছে এতিয়া কিছুমান চাকৰি ক্ষেত্ৰতো মানে মানুহবোৰ আজিকালি চব ক্ষেত্ৰতে স্মাৰ্টফোন ব্যৱহাৰ হয় আৰু স্মাৰ্টফোন চব ক্ষেত্ৰতে লাগে আজিকালি তো আগৰ দিনত আছিল যদিও মানে ইমানো মানে ব্যৱহাৰযোগ্য নাছিল এটা কামৰ কাৰণে বহুত দেৰি দেৰি ধৰি ৰখি থাকিবলগীয়া হয় ইণ্টাৰনেটৰ প্ৰব্লেম হয় এতিয়া ইণ্টাৰনেটৰ প্ৰব্লেম দেখা পোৱা নাযায় ইমান কাৰণ এতিয়া ফাইভ জি নেটৱৰ্ক আহা পাছত ইমানো মানে ইণ্টাৰনেটৰ ইছ্যু নহয় আৰু এতিয়া মানে নতুনকৈহে ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এতিয়া মানে এইবোৰ ক্ষেত্ৰত মানে মানুহবোৰে এটা আন এঠাইলৈ মানে খবৰ পঠিয়াবৰ কাৰণে বহুতো সুবিধা হয় আৰু স্মাৰ্টফোন যেতিয়াৰ পৰা মানে হৈছে তেতিয়া মানে ইমানো মানে প্ৰযুক্তিগতভাৱে ভাল নাছিল এতিয়া যিমান মানে ভাল হৈছে আগতে মানে ইণ্টাৰনেটৰ কিবা এটা চাব কাৰণে হ'লেও ইউটিউবটো চলাব কাৰণে হ'লেও মানে ইণ্টাৰনেটটো মানে ইমানেই প্ৰব্লেম দি আছে বহুত দেৰি দেৰি ৰখিবলগীয়া হয় তেতিয়া টু জি থ্ৰী জি নেট চলিছিল এতিয়া ফাইভ জি নেট হোৱা পাছৰ পৰা মানে বহুতো মানুহৰ সুবিধা হয় কিবা এটা চাবৰ কাৰণে কিবা এটা কাৰোবালৈ পঠিয়াবৰ কাৰণে বিজনেছৰ লগতো মানে আজিকালিতো ইণ্টাৰনেটটো মানে স্মাৰ্টফোনটো চবতে চব ক্ষেত্ৰতে দৰকাৰ হয় হেই ক্ষেত্ৰত মানে আজিকালি ইণ্টাৰনেটটো মানে স্মাৰ্টফোনৰ লগতেও মানে ইণ্টাৰনেটটো মানে সিমানে মানে যোগ্য মানে ইমানে মানে ভাল হোৱা দেখা যায় আৰু মই ইমানে ক'ব বিচাৰোঁ যে মানে ভাল আৰু আজিকালি স্মাৰ্টফোনটো আগৰদিনৰ স্মাৰ্টফোনৰ তুলনাত ভাল আৰু এতিয়া নেটো বহুত চলে নেটো ফাইভ জি স্পীডত নেট চলে সেইবোৰ ক্ষেত্ৰত মানে ইণ্টাৰনেটটো সুবিধা হয় আজিকালি মানে স্মাৰ্টফোনৰ সুবিধা হয় আৰু আজিকালি চবৰ ওচৰতে স্মাৰ্টফোন দেখা পোৱা যায় আজিকালি আগৰ নিচিনা কীপেড ফোন মানুহৰ আজিকালি প্ৰায়ভাগ মানুহৰ ওচৰত মানে প্ৰায়ভাগ বুলি নহয় চবৰে ওচৰত আজিকালি স্মাৰ্টফোন থাকেই আগৰ দিনত স্মাৰ্টফোন মানুহে আগৰ দিনৰ মানুহেবোৰে স্মাৰ্টফোন দেখা নাছিল এতিয়া মানুহবোৰে স্মাৰ্টফোন দেখি স্মাৰ্টফোন ওলাইছে স্মাৰ্টফোন টিবিপলৈ মানে মানুহবোৰে স্মাৰ্টফোন লৈছে স্মাৰ্টফোনৰ ক্ষেত্ৰত মানুহবোৰ আধুনিক হৈছে মানুহবোৰৰ বহুতো সুবিধা হৈছে